চ'ছিয়েল মিডিয়া মাধ্যমেৰে শিল্প আৰু কলাৰ সৈতে জড়িত লোকসকলক বিশেষভাৱে সহায় কৰিছে কাৰণ আজি তাৰিখত মানুহে ম'বাইল বা চ'ছিয়েল মিডিয়াৰ লগতে জড়িত হৈ থকা সকলো সময়তে দেখিবলৈ পোৱা যায় তাৰ ফলশ্ৰুতিত যিসকল মানুহ এনে ধৰণৰ কাৰুকাৰ্য বা সংস্কৃতিৰ লগত জড়িত শিল্প বা কলাৰ লগতে সংস্কৃতিৰ লগত জড়িত তেওঁলোকৰ প্ৰসাৰ সম্ভৱ হৈছে আৰু যিসকলে আৰু তেওঁলোকে কৰা কামৰ কিছু অৰিহণাও চ'ছিয়েল মিডিয়া বা চ'ছিয়েল মিডিয়াৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছে মই চোৱা কিছুমান ইউটিউব চেনেল চাওঁ কিন্তু বিশেষভাৱে তেওঁলোকৰ সেই চেনেলসমূহৰ নাম বৰ্তমান মনত নাই যদিও জুবিন গাৰ্গৰ বিভিন্ন ধৰণৰ সংগীত বা লতা মংগেশকাৰৰ বিভিন্ন ধৰণৰ সংগীত আজিৰ তাৰিখত ইউটিউবত সহজে উপলব্ধ হয় যাৰ বাবে ঠিক তেনে ধৰণেই অন্য শিল্পকলাৰ সৈতে জড়িত ব্যক্তিসকলৰো নিজৰ নিজৰ চেনেলত নিজৰ নিজৰ সকলো প্ৰতিভা দেখিবলৈ পোৱা যায় যাৰ জৰিয়তে ময়ো বিভিন্ন ধৰণে আমোদ লাভ কৰোঁ আৰু তেওঁলোকো দুটকা উপাৰ্জন কৰিবলৈ সহায় হয়